আমাৰ নিজৰ গাঁৱৰ এলেকাত স্বাস্থ্যসেৱা উন্নত কৰিবলৈ হ'লে এখন ভাল চিকিৎসালয় প্ৰয়োজন তাত সকলো সামগ্ৰী মজুত থাকিব লাগে যিখিনি আমাৰ তাৎক্ষণিকভাৱে প্ৰয়োজন হয় আৰু লগে লগে তাত এজন এজনকৈ ভাল ডাক্টৰ থাকিব লাগে আৰু নাৰ্ছ থাকিব লাগে আৰু লগতে এখন ভাল এম্বুলেঞ্চৰ এম্বুলেঞ্চ থকাটো জৰুৰী ইমাৰজেঞ্চিৰ কিবা কেছ থাকিলে আমি এম্বুলেঞ্চ ধৰক তেখেতসকললৈ ক'ল কৰি পেলাই আমি সেই এম্বুলেঞ্চতেই আমাৰ ৰোগীগৰাকী আমি তৎক্ষণিকভাৱে নি পেলাই আমি চিকিৎসা কৰাব পাৰোঁ এইখিনি থকাটো অতি প্ৰয়োজন আৰু তাৰ লগে লগে তাত যিখিনি প্ৰয়োজনীয় ঔষধ পাতি এই সকলোখিনি থকাটো দৰকাৰ আৰু তাত যিখিনি প্ৰয়োজনীয় আমাৰ পৰীক্ষা নিৰীক্ষা কৰিবৰ বাবে তেনেকৈ কিছু এক্সৰে মেচিন প্ৰেছাৰ পৰীক্ষকৰ কাৰণে প্ৰেছাৰেই এইখিনিৰপৰা আৰু সৰু সুৰা হেৰিত থকা দেখা যায় তাৰ লগে লগে আমাৰ আৰু কিছু পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে যিখিনি প্ৰয়োজনীয় এইখিনিও আমাৰ এই স্বাস্থ্যসেৱাত উপলব্ধ হয় মানে ভাল হয় আমাৰ গাঁৱৰ সাধাৰণ মানুহবোৰৰ কাৰণে এইখিনি প্ৰয়োজন সকলোৱে হয়তো টাউনলৈ গৈ পেলাই এইখিনি কৰিবলৈ অসুবিধা হয় যদি গাঁৱৰ স্বাস্থ্য কেন্দ্ৰখনতেই এই চৰকাৰে যদি গুৰুত্ব দি এই এই প্ৰয়োজনীয় মেচিনসমূহ যদি দিয়াৰ ব্যৱস্থা কৰে আমাৰ নিশ্চয় গাঁৱৰ গাঁৱৰ যিখিনি ৰোগীয়া ৰোগী মানুহ সেইখিনি বহুতখিনি ইয়াৰপৰা উপকৃত হ'ব আৰু আমাৰ যিখিনি চৰকাৰী চিকিৎসালয়ৰ ব্যৱস্থা সেইখিনি এতেকে পয়ালগা চৰকাৰে কিছু চেষ্টা কৰিছে কৰিছে যদিও সেইখিনি বৰ্তমান সম্ভৱ নহয় গতিকে এইখিনি ব্যৱস্থা কিছু অলপ সলনি কৰাটো প্ৰয়োজন সলনি মানে ধৰক আজিকালি আমি দেখা যায় আমি চৰকাৰী চিকিৎসালয় গ'লে আমি তাৎক্ষণিকভাৱে যিটো আমাৰ চিকিৎসা ৰোগীগৰাকীৰ ক্ষেত্ৰত কৰিব লাগে সেইটো কৰা দেখা নাযায় আমি বহু সময় অপেক্ষা কৰিবলগীয়া হয় ইমাৰজেঞ্চি কেছসমূহত আমি বহু সময় দুই তিনি ঘণ্টালৈকে আমি অপেক্ষা কৰিবলগীয়া হয় চিৰিয়াছ ৰোগীগৰাকীৰ ক্ষেত্ৰতো বহুত অসুবিধা আহি পৰে গতিকে এই ব্যৱস্থাটো অলপ খৰটকীয়া কৰিবলৈ যিসকল তাত চিকিৎসা কৰ্মী থাকে তেখেতসকলে এই বিষয়টো গুৰুত্ব দিব লাগে আৰু যিখিনি অকণমান ইমাৰজেঞ্চি ৰোগী থাকে জৰুৰী হিচাপে তেখেতসকলৰ প্ৰাথমিক চিকিৎসাটো দিবলৈ চেষ্টা কৰিব লাগে আৰু আমি চৰকাৰী চিকিৎসালয়সমূহত আমি যদি ৰোগী এগৰাকী থাকিবলগীয়া হয় আমি বহুতো অসুবিধা ভোগ কৰিবলৈ হয় বিশেষকৈ আমি এটা হল হিচাপে পোৱা যায় আৰু ৰোগী এগৰাকী বহুতে মাত্ৰ এখনেই বেড পোৱা যায় গতিকে এখন বেডত অকল ৰোগীগৰাকীয়ে থাকিব পাৰে ৰোগীগৰাকীৰ লগত এনেকে হ'লেও আৰু এজন অভিভাৱক হিচাপে থকাটো প্ৰয়োজন আৰু থাকিবও লাগে গতিকে সেই অভিভাৱকজন থাকিবৰ কাৰণেও আৰু এখন বেডৰ প্ৰয়োজন হয় গতিকে চৰকাৰে এই দিশসমূহ অকণমান গুৰুত্ব দিব লাগে যাতে তেখেত ৰোগীগৰাকীৰ লগত থাকিব পৰাকৈ আৰু দুখন দুখন বেডৰ ব্যৱস্থা কৰিব পাৰিব লাগে আৰু যিখিনি তাৎক্ষণিকভাৱে যিখিনি দৰৱ পাতি ৰোগীগৰাকীকে প্ৰয়োজনীয় সেইখিনি সেই স্বাস্থ্য কেন্দ্ৰতেই ৰখাটো হস্পিটেলবিলাকতেই পোৱাটো হ'লে মানে ভাল নহ'লে আমি বহুতো দৰৱ পাতি তৎক্ষণিকভাৱে আমি উক্ত হস্পিটেলত আমি পোৱা নাযায় বহুত দূৰৰপৰা আমি সেইটো আনিবলগীয়া হয় বিশেষকৈ ৰাতি ক্ষেত্ৰত ৰাতি বিয়লি ক্ষেত্ৰত এই দৰৱটো আনি দিয়া অলপ অসুবিধা বোধ হয় গতিকে এইখিনি বহুতখিনি তেনেকুৱা অসুবিধা হয় গতিকে এই ব্যৱস্থাসমূহ অলপ সলনি কৰি চৰকাৰে এই দিশসমূহ ভালধৰণে চাই চিতি এই ব্যৱস্থাবিলাক অকণ সলনি কৰি অলপ উন্নতমানৰ কৰিব পাৰিলে আমি এই ভাল হয় বুলি আমি ভাবোঁ